অঁ মই এই আছোঁ পাই কি কৰিছা অঁ অঁ চাহ কিহেৰে খাইছা অঁ অঁ আমি খুৱাই নাই খামহে আৰু ইয়াতে অঁ খাব হৈছে আৰু ভাল ভাল তোমালোকৰ ভাল অঁ অঁ ল'ৰা কি কৰিছে অঁ হয় নেকি কি ভাও লৈছে ৰাৱণ লৈছে অঁ কি কি ভাওনা অঁ অঁ হয় নেকি অঁ অঁ হয় নেকি অঁ ল'ৰা ছোৱালীবোৰে বৰ ভাল পায় নহয় ভাওনা বুলি ক'লে অঁ হয় নেকি ভাল হ'ব তেনেহ'লে চাবলৈ অঁ যাম যাম কেতিয়ালৈ আছে অঁ অঁ হয় নেকি অঁ অঁ নোৱাৰে নোৱাৰে অঁ

অঁ হয় নেকি চববোৰ মানে উৰিয়া গানকে খাব লাগিব অঁ অঁ অঁ মই চোৱা চোৱা নাই বাৰু অঁ এনেই ভাল বুলি কোৱা শুনিছোঁ আৰু অঁ অঁ তাকে ভাওনা চাই বৰ ভাল লাগে পাই অঁ ভাল লাগে ভাল লাগে এই নৃসিংহ যাত্ৰা ভাওনাখন চাইছিলোঁগৈ তোমালোকৰ তাত পাতিছিলে যে চাইছিলোঁগৈ বৰ জয়াল অঁ একেবাৰে শেষ হলতহে আহিছোঁ আৰু অঁ অঁ অঁ অঁ অঁ হয় হয় অঁ মই মোৰ ল'ৰাটোক লৈ গৈছিলোঁ নহয় ভাওনা চাবলৈ তাৰপিছত সেই প্ৰভু ওলাওঁতে গামোচা এখন দিবলৈ দিলোঁ আৰু অঁ অঁ ভাল লাগে ভাল লাগে অঁ তাৰপাছত শলা দিলোঁ দিনত শলা দি আহিলোঁ আকৌ ৰাতি আকৌ ভাওনা চাবলৈ যাওঁতে গামোচা লৈ গৈছিলোঁ তাৰ হতুৱাই গামোচা দিয়ালোঁ ইমান ভাল লাগিলে ভাওনাখন চাই আকৌ নাৰদৰ সৰুটো ইমান ধুনীয়া ন বৰ ভাল লাগিলে অঁ অঁ বনগাঁও অঁ কোৱা শুনিছোঁ বাৰু বনগাঁও বুলি অঁ অঁ অঁ

মুখা ভাওনা অঁ পাতে পাতে পাতে আহিবা কেতিয়াবা চাবলৈ চামগুৰিত অঁ অঁ অঁ অঁ এই মুখা ৰাসত বৰ ভাল লাগে ৰাস চাবলৈ আহোঁতে এতিয়া হেৰি যেতিয়া মুখা হেৰি যে এইবিলাক ৰাসৰ হেৰিবিলাক মুখা পিন্ধায় মানে ভাল লাগে আহিবা আমাৰ ইয়ালৈ ৰাসত অঁ হয় নেকি অঁ অঁ অঁ অঁ অঁ ভাওনা ভাল হ'লে ভাল লাগে অঁ অঁ অঁ সেইটোৱে অঁ ভাল ভাল ন ভাল ভাল আছে অঁ তোমালোকৰ মানুহজনো আগতে লোৱা বুলি কোৱা শুনিছিলোঁ ভাওনা ভাও অঁ দৈৱকী লয় অঁ আকৌ ভাওনা মই মাইকী ভাও একদম সাইলাখ মাইকী ভাওৱে আৰু মাইকীয়ে হয় আৰু মানে ইমান ধুনীয়া জানো লাগে ধৰিবই নোৱাৰি মতা নে মাইকী ভাল লাগে অঁ সি বৰ ধুনীয়া নহয় দেখিবলৈ তাক মাইকী ভাও দিলে বহুত ধুনীয়া লাগিব মাইকী ভাওহে চাজিব অঁ অঁ অঁ আমাৰ

ভাও ল'বলৈ এই ভাওনা ভাও ল'বলৈ বিচাৰিছিলে তাৰপাছত এই পৰীক্ষাৰ কাৰণে ভাও এতিয়া ল'ব নালাগে বুলি ক'লোঁ আৰু তাৰ ল'বলৈ ইচ্ছা আছিলে মই বোলো পাছত আকৌ পাতিবা নহয় তেতিয়া লবা দেই বুলি কৈছোঁ আৰু আগতে লৈছে লৈছে সি বৰ ভাল পায় ভাও লৈ এতিয়া পৰীক্ষা কাৰণেহে নাই লোৱা আকৌ ল'ব আকৌ পাতিয়ে থাকিব নহয় তোমালোকৰ এতিয়া ইয়াত কেতিয়ালৈ বুলি ক'লা অঁ অঁ অঁ অঁ অঁ অঁ অঁ দিবা দিবা বৰ ধুনীয়া লাগিব দেই

বৰ ধুনীয়া লাগিব কৃষ্ণ হোৱা দিগদাৰ হয় দূৰ হয় যে অঁ হয় অঁ তাৰপিছত হেৰি আমাৰ ইয়াত তেনেহ'লে তুমি ৰাসত আহিবা হেৰি কৰিবলৈ আমিও যাম আৰু অঁ অঁ অঁ আমি লক্ষিমপুৰ যাওঁতেনে তেনেহ'লে আমি তাতে খাই মেলি একেবাৰে ভাও চামগৈ আৰু ভাওনা ভাতটো বনাই থ'বা অঁ অঁ তাতে খামগে অঁ অঁ অঁ অঁ অঁ হ'ব দিয়া তেনেহ'লে অঁ অঁ ভাল হ'ব চাবলৈ বহুত ইচ্ছা আছে গোটেই পৰিয়ালটোৱে যাম দেই হ'ব দিয়া তেনেহ'লে